শৈশৱত মই খেলি ভাল পোৱা খেলবোৰৰ ভিতৰত আছিলে হেতালি খেল কাবাডী আৰু লুকা চুৰি মানে লুকা ভাকু আৰু এইকেইটা খেলেই বেছিকৈ খেলিছিলোঁ সেইবোৰ আমি খেলি খেলিছিলোঁ এনেকৈ মানে পাঁচটা শিলগুটি লৈ পিনে আমি হেতালি খেলোঁ এটা এটাকৈ প্ৰথমে উঠাওঁ তাৰপাছত দুটাকৈ উঠাওঁ তাপা তিনিটাকৈ তাৰপাছত চাৰিটা একেবাৰতে উঠাব লাগে একেবাৰতে যদি উঠাব পৰা হয় উঠা উঠালে মানে তেতিয়া আৰু জিকা বুলি কোৱা হয় আৰু তাৰপাছতে কাবাডী খেলিছিলোঁ দুটা টিম হৈ পিনি মাজত এডাল আঁচ পৰা থাকে সেইটোতো সকলোৱে জানেই কাবাডীটো খেলটো আৰু চবেই খেলে দুটা টিম হৈ পিনে এনেকৈ খেলা হয় তাৰপাছতে আৰু লুকা ভাকু খেলিছিলোঁ সৰুতেতো লুকা ভাকুটো চবৰে চবেই খেলে আমিও খেলিছিলোঁ লুকা ভাকুটো তেনেকৈ প্ৰথমে মানে চকুকেইটা ধৰি পিনে এনেকৈ থাকিব লাগে আৰু কোনে ক'ত লুকাইছে একো নেদেখাকৈ থাকিব লাগে তাৰপাছত বিচাৰি উলিয়াব লাগে যাক প্ৰথমে বিচাৰি উলিওৱা হয় সি আকৌ ছেকেণ্ডবাৰত মানে দ্বিতীয় ৰাউণ্ডটোত সি বাকীবিলাকক বিচাৰি উলিয়াব লাগে তেনেকৈ খেলা হৈছিলে সেনেকৈয়ে আমি শৈশৱত খেলবিলাক খেলিছিলোঁ